হেল্ল' অঁ ডক্তৰ মোৰ এই দুইদিনমান আগৰ পৰা প্ৰেছাৰ আৰু ছুগাৰ হৈছে নাই মই পে প্ৰেছাৰৰ পিল আনি খাইছিলোঁ বাকী বেলেগ ডক্তৰক দেখুওৱা নাই অঁ আৰু নাই ভাল পোৱা নাই অঁ অঁ আৰু প্ৰেছাৰ ওৱান ওৱান টুৱেণ্টি আছে অঁ হ'ব দিয়ক অঁ অঁ অঁ হ'ব দিয়ক